ছেহ এইকেইটা বস্তুৰ এনেই কিনিবলৈ লৈছিলোঁ পায় এইকেইটা বস্তু এনেই কিনিবলৈ লৈ লৈ পইচাকেইটাহে গ'লহেঁতেন পায় মোৰ এইকেইটা বস্তু দেখোন মোৰ আছেই ইমান প্ৰয়োজনীয়েই নহয় কি ৰূপবা ভাল দেখিছিলোঁ মোৰ এইকেইটা আছে গতিকে দৰকাৰোতো নাই এইকেইটা লওঁ জানোঁ আহিও পাবহি হ'ল এতিয়া কেঞ্চেল কৰি দিলে কিবা দিগদাৰ হ'ব নেকি যি হয় হ'ব আৰু নলগা বস্তুটোতো ল'ব নোৱাৰি এইকেইটা চাবৰ সময়ত কিনো ভাল দেখিছিলোঁ এতিয়াচোন একোৱে ভাল লগা নাই কি কৰোঁ লওঁ নে নলওঁ লওঁ নলওঁ লওঁ লওঁও লাগিছে নহয় পইচাও দেখোন ইমানটো নাই হাতত কি কৰোঁ নলওঁ নেকি এ এইকেইটা কাটিয়ে পেলাওঁ নেকি

কাটিয়ে পেলাওঁ আছেই যিহেতু এইকেইটা বস্তু মোৰ

আকৌ কেতিয়াবা ল'ম আৰু দৰকাৰ হ'লে নাই নলওঁ কাটিয়ে পেলাওঁ এইকেইটা বস্তু নালাগে